হেল্ল' ভণ্টি অ এই মানে হেৰি এইটো কি এতিয়াতো আমি হেৰিত আহিছোঁ ন' অ মানে কাজিৰঙা আহিছোঁ তাকে এইপিনে বানপানীৰ অলপ দিগদাৰী আছে নেকি বাৰু যিহেতু বাৰিষা বতৰ মানে এই ফুৰিবলৈ আহিছিলোঁ ইয়াতে মানে যিহেতু এনেইতো ভালে লাগে দিয়কচোন কাজিৰঙাত বৰষুণ কিন্তু বৰষুণৰ বতৰ ভাবিছিলোঁ অকণমান মানে কি আৰু চ চাৰিওফালে সেউজীয়া সেউজীয়া হ'ব কিন্তু মানে অসমত মানে সেইখন মানে কাজিৰঙাৰ জেগাডোখৰত বৰষুণৰ হেৰিখিনি মানে তাতে বানে অকণমান দিগদাৰী কৰিব নেকি তাকে মানে জানিব বিচাৰিছিলোঁ ভণ্টি তুমি মানে বিদ্যালয় গৈ আছানে নাই এতিয়া অ হ হ হ তাকে ভাবিছোঁ হয় হয় হয় তোমাৰ বিদ্যালয় চিদ্যালয় এতিয়া যে এনেকৈ ৰাষ্ট্ৰীয় উদ্যানখন যে বন্ধ কৰি দিয়ে তোমাৰ বিদ্যালয় যাওঁতে দিগদাৰী হয় নেকি

অ মানে যাতায়তত বিশেষ এটা অ অসুবিধা নহয় মানে ন' অ হ হ হ তাকে ভাবি আছোঁ যিহেতু বৰষুণৰ বতৰ নতুন নতুন হেৰি ফুল উঠিছে তাকে চাই লওঁ আৰু বাৰু ঠিক আছে ভণ্টি ৰাখিছোঁ দিয়া অ অ অ অ